পৰ্যটকসকলক ইণ্টাৰনেশ্যনেল পৰ্যটক টুৰিষ্টবিলাককতো সদাই টুৰিষ্ট গাইড লাগিবই আমি এতিয়া থাইলেণ্ডলৈ গ'লে বা ক'ৰবালৈ গ'লে আমাকো লাগিব ছিংগাপুৰ গ'লে ডুবাই গ'লে ঠিক তেনেকৈ আমাৰ অসমলৈ আহিলেও আমাৰ কাজিৰঙা বা আমাৰ চৰাইদেউ শিৱদৌল ইত্যাদি কাৰণে যাবলৈও আমাৰ টুৰিষ্ট গাইড আছে আজিকালি আৰু তেওঁলোকে আঞ্চলিক ভাষাতেই কথা পাতিব পাৰে আৰু আঞ্চলিক ভাষাক গুৰুত্ব দিব লাগে প্ৰতিটো জেগাত আজি গোটেই পৃথিৱীত মাতৃভাষাকে গুৰুত্ব দিছে গতিকে আঞ্চলিক ভাষা মাতৃভাষাক গুৰুত্ব দিব লাগিব তেতিয়া পৰ্যটকবিলাকে তেতিয়া পৰ্যটকবিলাকেই এইটো ভালপায় মাতৃভাষাক গুৰুত্ব দিয়া মানুহক যিখন ৰাজ্যই মানে মাতৃভাষাক গুৰুত্ব দিয়ে পৰ্যটকেও ভালপায় কাৰণ তেওঁলোকো শিক্ষিত জ্ঞানীতো এইখিনিয়ে কথা আৰু